হেল্ল' নিৰঞ্জনদা মই দেৱাশিষ গগৈ কৈছিলোঁ দিচাংমুখ লেপাইগাঁৱৰপৰা মই অৰ্ডাৰ এটা দিছিলোঁ এতিয়ালৈকে আহি পোৱা নাই যে সময়টো ত্ৰিছ মিনিট দেখাই আছিলে এতিয়া ত্ৰিছ মিনিটতকৈ ওপৰ হ'ল এনেই কাৰণটো জানিব পাৰিম নেকি কিমান কিয় লেট হৈছে মোৰ মানে অসুবিধা হৈছে সেইকাৰণে মই ফোন কৰিবলৈ বাধ্য হ'লোঁ জনালে ভাল আছিল কথাটো